মোৰ ৰিচাৰ্ছটো শেষ হৈ থাকিলে মেছেজ এটাকে কৰি দিওঁ ৰিচাৰ্ছ এটা কৰিবলৈ মোক ৰিচাৰ্ছ এটা কৰি দিয়ক নাম্বাৰটো দি দিছোঁ নাইন থ্ৰী ফাইভ থ্ৰী টু জিৰ' থ্ৰী ফ'ৰ জিৰ' ওৱান এইটটোত অনলাইন কৰি দিলোঁ হ'ব দুশ নিৰান্নব্বৈ টকা